ঐতিহাসিক গুৰুত্ব থকা এটা পাহাৰ বগাই পাইছোঁ দুহেজাৰ সোতৰ চনৰ ডিচেম্বৰ মাহত মোৰ প্ৰথমটো ঐতিহাসিক শিক্ষামূলক ভ্ৰমণ চৰাইদেউ জিলালৈ চুকাফা মৈদামলৈ গৈছিল তাত থকা কিছু গুৰুত্বপূৰ্ণ কথা আমাৰ ছাৰ বাইদেউসকলে অলপ চমুকৈ হ'লেও বহীত লিখিবলৈ কৈছিল ঐতিহাসিক চৰাইদেউ জিলা আহোমসকলৰ প্ৰথম ৰাজধানী আছিল সৰু থাকোতে বিদ্যালয়ৰ পৰা যোৱা শিকামূলক ভ্ৰমণত যিমান আনন্দ পাইছিলোঁ সিমান আনন্দ এতিয়া গ'লে নাপাওঁ চুকাফাত বহু ধৰণৰ সৰু ডাঙৰ মৈদাম আছে চুকাফাত বহু ধৰণৰ মৈদাম এতিয়াও সংৰক্ষিত হৈ আছে স্বৰ্গদেউসকলে স্বৰ্গদেউসকল যুদ্ধত মৰাৰ পিছত এটা সমাধিস্থলক মৈদাম বুলি কোৱা হয় মৈদামসমূহৰ লগতে চুকাফাত চুকাফাত মৈদামসমূহৰ লগতে বিভিন্ন ধৰণৰ মিউজিয়ামত মিউজিয়ামত বিভিন্ন ধৰণৰ বহুতো সা সামগ্ৰী সংৰক্ষণ কৰি ৰখা হৈছে সামগ্ৰীসমূহৰ ভিতৰত তৰোৱাল